হেল্ল' হয় কোনা কৈছে বাৰু হয় কওকচোন হয় বৰ্তমান আপুনি আহিলেই নেকি হয় হয় মোৰ ওচৰতে আছে ৰে'লৱে ষ্টেচনৰ ওচৰতে আছে আপোনাক আপুনি বৰ্তমান এতিয়া ৰেলৱে ষ্টেচনতে আছে নেকি হয় আপুনি তাৰপৰা অট' কৰি এক কিলোমিটাৰমান আহিলে আপুনি পাব হয় এই থকা ব্যৱস্থা ভালেই আছে আপুনি ইয়াত আপুনি খোৱা বোৱা থকা মেলা গোটেইখিনি সুবিধাই ভালকৈ পাব আৰু আপুনি যদি বিচাৰে হয় আপুনি যদি বিচাৰে গাড়ীৰে আপোনাক লৈ অনাৰো ব্যৱস্থা আছে আৰু যদি আপুনি ফুৰিবও বিচাৰে তেন্তে আপোনাৰ অনা নিয়া ফুৰা মেলা এইখিনি ব্যৱস্থাও আছে হয় হয় হয় আপুনি এতিয়া কিমানমান বাজেটৰ ভিতৰত বিচাৰিছে বাৰু হয় হয় পাই যাব আপুনি তাত আপোনাৰ হয় হয় আপুনি হয় হয় পানীৰ ব্যৱস্থা আপুনি ইয়াত বহুত ভাল পানীয়ে পোৱা যায় ফিল্টাৰ পানীয়ে আছে আপোনাৰ এতিয়া কেইজন আহিছে বাৰু দুজন আহিছে ন হয় অঁ তেনেহ'লে আপোনালোকে ডিনাৰটো ইয়াতে কৰিবনে এতিয়া যিহেতু খুব দেৰি হৈছে হয় হয় ইয়াত হয় হয় ডিনাৰৰ ব্যৱস্থাও আছে আপোনাৰ ইয়াতে আপুনি সকলো হয় গাড়ী এখন মই পঠাই দিছোঁ বাৰু আপুনি এতিয়া বৰ্তমান আপুনি ৰেলৱে ষ্টেচনৰপৰা ওলাই আহিলে নেকি হয় হয় মই আপোনাৰ ড্ৰাইভাৰৰ ড্ৰাইভাৰৰ নম্বৰ দি দিছোঁ আপুনি দহ মিনিট তাতে অপেক্ষা কৰিব পাৰিবনে হয় আপুনি মই আপোনাৰ এড্ৰেছৰ এইখিনি গোটেইখিনি এতিয়াই ফিল আপ কৰি থৈ দিওঁ আপুনি আপোনাৰ এড্ৰেছটো জনাবচোন আপুনি ক'ৰপৰা আহিছে বাৰু হয় গুৱাহাটীৰপৰা আহিছে ন অঁ গুৱাহাটীৰ ক'ৰ বাৰু জালুকবাৰী ন হয় হয় আপোনাৰ আপোনাৰ নামটো জনাবচোন মই একেবাৰে নোট কৰি লৈছোঁ হয় কি ক'লে দিপ্তি বৰপাত্ৰ ন হয় অঁ হয় হয় আপোনাৰ কণ্টেক্ট নাম্বাৰটো জনাব ছিক্স টিপুল জিৰ' নাইন ফ'ৰ নাইন ওৱান জিৰ' টু ঠিক আছে বাইদেউ মই আপোনাৰ এতিয়া পঠাই দিছোঁ আপোনাক ড্ৰাইভাৰক ফোন কৰিবলৈ কৈ দিছোঁ বাৰু ঠিক আছে ঠিক আছে